ঘৰতে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ মিঠাই মাজত লালমোহন লালমোহনটো মানে বনাবলৈ মই শিকিছিলোঁ আৰু বা ঘৰৰ সকলোৱে বনাই দিলে খায় ভালেই পায় বা হোটেলৰ দৰে হৈছে বুলিয়ে কয় মানে তাৰপিছত এই মানে লালমোহনটো বনাবলৈ মোক এই মই সৰু থাকোঁতে জুতিকণা ফুলীয়া বাইদেৱে খুব ধুনীয়া ধুনীয়া বস্তুবোৰ বনাই তেওঁ বিভিন্ন ধৰণৰ মিঠাই মগু দাইলৰ মিঠাই তাৰপিছত এনেকৈ লালমহন ৰসগোল্লা পেৰা বিভিন্ন ধৰণৰ এইবোৰ মিঠাইবোৰ বনায় তেখেতৰ লালমোহনটো খাই পেলাই মানে ইমানেই ভাল লাগিছিলে তেখেতে এদিন মোক মই সুধিলোঁ বাইদেউক বাইদেউ কেনেকৈ কি ধৰণে মানে বস্তুটো কৰে বাইদেৱে মোক বুজাই দিছিলে তেতিয়া মানে যিমান পৰিমাণৰ ময়দা সিমান পৰিমাণৰ একাপ যদি ময়দা লওঁ একাপ পাউদাৰ গাখীৰ সামান্য অলপ বেকিং পাউদাৰ মানে প্ৰয়োজন মানে যিমান তাত প্ৰয়োজন সেই মতে তাৰপিছত সেইখিনি অকমাণ গাখীৰ দি মানে পানী বা বেছি ঢালি দিব নালাগে অকণমান গাখীৰ দি বস্তুটো সানি সানি সানি সানি গোটা বেছি টানো কৰিব নালাগে অলপ কোমল কৰি তাৰপিছত শেষত সানি হোৱাৰ পিছত অকণমান ৰিফাইনেৰে পুনৰ সানিব লাগে সানি বস্তুটো কোমল হৈ অলপ দেৰি ঢাকি থৈ দিব লাগে তাপিছত সেইখিনি যিধৰণে নিজৰ মনৰ প্ৰোতভাৱে ঘূৰণীয়াও কৰিব পাৰি দীঘলীয়া আকৃতিও কৰিব পাৰি এনেকুৱা ত্ৰিভূজ আকৃতিও কৰিব পাৰি বিভিন্ন ধৰণৰ আকৃতি বনাই সেইখিনি তেলত ভাজিব লাগে তাৰপিছত ভাজি থাকোঁতে ভাজি থাকোঁতে সেইখিনি ৰঙা হৈ আহিব আৰু সেইখিনি ভজাৰ আগতেই আকৌ চেনিৰ ৰসখিনি প্ৰস্তুত কৰি ল'ব লাগিব চেনি যদি একাপ দিওঁ তেনেহ'লে পানীও একাপ তেনেকৈ সেইখিনি ঘূলী মানে জুইত ঘূৰাই ঘূৰাই ঘূৰাই ঘূৰাই সেই তাৰ এটা আঠা হ'বলৈ দিব এনেকৈ নিজৰ বুঢ়া আঙলী আৰু তৰ্জনী আঙলীটোৱে এনেকৈ সেইখিনি ধৰি লৈ পেলাই এনেকৈ অকমান অতঁৰাই দিলে এখন জাল নিচিনা দেখি সেই তেতিয়াই মানে গম পোৱা যায় যে এইখিনি চেনিৰ হেৰিখিনি হ'ল তাত ইলাচী গুড়ি কেইটামান দি দিব পাৰি ইলাচী কেইটামান দি দিলে মানে গোন্ধটো ধুনীয়া আহিব কেছৰ থাকিলে কেছৰো দুটুকুৰামান দি দিব পাৰি কালাৰটো ধুনীয়া হয় তাৰপিছত সেইখিনি ভজাৰ পাছত সেই ভাজি ৰঙচুৱা বৰণৰ হ'লে সেই চেনি পানীখিনিত দি অকমাণ চিমৰ চিম দি পেলাই জুইত থৈ দিব লাগে অকণমাণ উতল আহিব তাৰপিছত সেইখিনি নমাই থৈ দি তিনি ঘণ্টামান ঢাক মাৰি থৈ দিব লাগে তাৰ পাছতেই খোৱাৰ উপযোগী হৈ পৰে আৰু খাবলৈ বৰ সোৱাদ হয় মানে এই লালমহনটো কালাৰ একদম ৰঙা ধৰণৰ হৈ পৰে